টোপনিয়ে আমাৰ শৰীৰটো ভালে ৰখাত সহায় কৰে আমি যদি ভালকৈ যিকণ সময়েই আমি শুওঁ সেই সময়কণ আমি ভালকৈ টোপনি যাওঁ আমাৰ স্বাস্থ্যৰ নিৰোগী কৰি ৰখাত টোপনি যথেষ্ট সহায় কৰে আৰু টোপনি যদি ভাল নহয় আমাৰ স্বাস্থ্যও বেয়া হয় আমাৰ স্বাস্থ্যত অপকাৰ কৰে টোপনি টোপনি নহ'লে আমাৰ বিভিন্ন ধৰণৰ বেমাৰো হয় যেনে পাচদিনা আমি শুই উঠাৰ পাছত আমাৰ টোপনি আগ ৰাতি যদি ভাল নহয় আমাৰ গাবোৰ দুৰ্বল দুৰ্বল লাগে একোৱে যেন নকৰিম কামত মন নবহে টোপনি বেয়া হ'লে খুব অপকাৰ হয় কামত সেইকাৰণে টোপনি যদি আমাৰ ভাল হয় খুব ধুনীয়া মানে ভালকৈ আমি যিকণ সময় শুওঁ সেই সময়কণত আমাৰ খুব ধুনীয়া টোপনি আহে সেই টোপনিয়ে স্বাস্থ্য ভালে ৰাখে অসুখ অশান্তিও নহয় এতিয়া টোপনি নহ'লেহে স্বাস্থ্যৰ অৱনতি ঘটে কিন্তু টোপনি হ'লে স্বাস্থ্য ভালে থাকে স্বাস্থ্যৰ উন্নতিও হয় ভাল টোপনীয়ে শৰীৰটো সুস্থ কৰি ৰখাত সহায় কৰে সেইকাৰণে টোপনিয়ে শৰীৰটো ভাল কৰি ৰাখে বুলিয়ে মই ভাবোঁ কাৰণ খালি অতি বেছি টোপনি হ'লেও বেয়া যিখিনি যিখিনি আমাক দৰকাৰ আমাৰ যিখিনি আমি ইমানখিনি সময় শুলে আমাৰ বোলে স্বাস্থ্যৰ বাবে উপকাৰ আমি সেই সময়খিনি যদি আমাৰ ভাল টোপনি হয় তেতিয়া যথেষ্ট ভাল শৰীৰটোৰ কাৰণে শৰীৰে জিৰণনিও পায় টোপনি সময়খিনিতহে আমাৰ শৰীৰটোৱে জিৰণি পায় গতিকে সেই শৰীৰটোক জিৰণি দিয়াৰ কাৰণেই আমাৰ টোপনিটো প্ৰয়োজন